মোৰ জীৱনত আটাইতকৈ বেছি মূল্য দিয়া কিহক মূল্য দিয়া বুলি সুধিলে মোৰ মনত পৰে মোৰ ঘৰখনলৈ বেছি সময় জীৱনত আটাইতকৈ বেছি সময় মই ঘৰখনতেই সময় কটাইছিলোঁ দেউতায়েই আছিল মোৰ বন্ধু স্বৰূপ দেউতা বৰ্তমান নাই তেওঁ স্বৰ্গীয় হৈছে তেওঁৰ লগতে মই সৰু কালিৰ পৰাই প্ৰথম স্কুলত যোৱাৰ আগলৈকে আমি যেতিয়া স্কুলত যাব ওলাম বা স্কুলত আমি নটা বজাত যিহেতুকে যাওঁ তাৰে আগত মই দেউতাৰ লগত পথাৰত হালৰ মুঠিত ধৰিছিলোঁ দেউতাক কামত সহায় কৰি দিছিলোঁ তাৰে পিছত আমি স্কুলত যাওঁ এনেকুৱা বিভিন্ন কাম কাজৰ মাজত মই ঘৰখনত বেছি সময়ে ঘৰখনত প্ৰথম সময় দিছিলোঁ দেউতাক বহুত কামত মই হাত আতাইছিলোঁ গৰু দিয়াৰ পৰা গৰু অনাৰ পৰা বিভিন্ন কামত দেউতাক মই সহায় কৰিছিলোঁ তাৰপিছতে মই লগ বন্ধুবিলাকৰ লগতো সময় কটাইছিলোঁ খেল ধেমালিবিলাক মই ভাল পাইছিলোঁ বল ফুটবল খেলা চাইয়ো ভাল পাওঁ খেলিছিলোঁ গাঁৱৰ মানুহৰ লগতো প্ৰায় আদান প্ৰদান এনেকুৱা ভাল এটা পৰিৱেশ থাকিবলৈ চেষ্টা কৰিছিলোঁ এনেকুৱাকৈয়েই জীৱনটো বহুত সময় আমি অতিবাহিত কৰিলোঁ এতিয়া আমি মনত আহি আহি আৰু চল্লিছটা বছৰৰ পাৰে কৰিলোঁ তাৰপিছত ধৰক এতিয়া দেউতাৰ অবিহনে প্ৰায়ে ঘৰৰ কাম আমিয়ে ল'ব লগাত পৰিলে মুঠৰ ওপৰত বেছি সময় মই ঘৰতে দিব লাগে এতিয়া ল'ৰাজনৰ লগতে দিব লগা হৈছে ল'ৰাজনৰ পঢ়াৰ কাৰণে ল'ৰাজনৰ খোৱা তাৰ স্কুলৰ দায়িত্ব

পঢ়া শুনাত কেনেকুৱা কি কৰিছে কি কৰা নাই এইবিলাকত সিফালেও চকু দিব লাগে ঘৰৰ আৰু আনবোৰ কামতো চকু দিব লাগে মুঠৰ ওপৰত ঘৰতেই বেছি সময় আমাৰ যায় যিহেতুকে আমাৰ একো চাকৰি বাকৰি নোহোৱা মানুহ আমি কিন্তু ঘৰৰ কথা চিন্তা আমাৰ অনবৰত থাকেই কেনেকৈ পইচা আৰ্জিব লাগে কেনেকৈ ক'ৰ পৰা পইচা কেনেকৈ আহে কোনখিনি পইচা আমি ক'ত কেনেকুৱাকে আমি খৰচ কৰিব লাগে এইবিলাকে আমাৰ চিন্তাৰ বিষয় হৈ পৰে যিহেতুকে আমি চাৰ্ভিছ মেন নহয় ল'ৰা ল'ৰাটোৰ পঢ়াৰ কথা আছে গতিকে তাক কাম কাজত বিলাকত কোনো অসুবিধা নোপোৱাকৈ আমি পঢ়াৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমি সদায় এইবিলাকৰ চিন্তা কৰিব লাগে যিহেতুকে আমি আমাৰ জীৱনত আমি বহুত কষ্ট স্বীকাৰ কৰিব লগা হৈছিল মানে পঢ়াৰ এটা যদিও দেউতাহঁতে পৰিৱেশ দিছিল আমি কাম কামো কৰিব লগা হৈছিল বিভিন্ন কাম কাজ কৰিহে আমি পঢ়াৰ এটা পঢ়াৰ সুবিধা পাইছিলোঁ গতিকে আমি সেই যিটো পৰিৱেশ আমি পাইছিলোঁ সেই পৰিৱেশটো আমি আমাৰ ল'ৰা ছোৱালীক আমি মানে তেনেকুৱা পৰিবেশত যাতে নাহে আমি সেইটো কাৰণে যিমান পাৰোঁ আকৌ এই এতিয়া আকৌ সেই বিলাকৰ চিন্তা কৰিবলৈ সেই বিলাকৰ কাৰণে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে বা আমি যিটো কষ্ট পালোঁ এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে এইবিলাক সহিব নালাগে সিমান কষ্ট কৰিব নালাগে তাৰ বাবে আমি কিছুমান আমিয়েই নিজে এতিয়াৰ পৰা চিন্তা কৰিব লাগিব আমি যদি নিজৰ ল'ৰা ছোৱালীখিনিক আমি এটা ভাল পৰিৱেশ গঢ়ি দিব নোৱাৰোঁ তেতিয়া হ'লে নিশ্চয় এটা আমাৰ এটা আমাৰে এটা মানে ভুল হ'ব বুলি আমি ভাবোঁ সেইবিলাকৰ কাৰণে আমি ঘৰতেই বহুত সময় দিবলগীয়া হয় এতিয়াও আগতেও ঘৰতেই দিবলগীয়া আছিল এতিয়াও ঘৰতে প্ৰায় সময় দিব লাগে তাৰে ভিতৰত পিছতো সমাজৰ লগতো থাকিবৰ কাৰণে কিছু সময় উলিয়াব লাগে নামঘৰৰ কথা আছে নামঘৰত আমাৰ এই যিহেতুকে আমাৰ এতিয়া ভাদ মাহ আহি আছে ভাদ মাহত আমাৰ প্ৰত্যেক দিনাই ভাদ মাহত আমাৰ পাঠ চলে আৰু তাতে আমি এই সেই পাঠত আমি অলপ যিমান পাৰোঁ সময় দিব লাগে নিজৰ ঘৰৰ পৰিয়ালৰ পিছতো এতিয়া সমাজৰ লগতো যিহেতুকে সমাজ আমি সমাজপ্ৰিয় মানুহ আমি সমাজত থাকি বাস কৰোঁ আমি গাঁৱলীয়া মানুহ আমি সমাজৰ অবিহনে সমাজত সমাজৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ সমাজত যিকোনো কামে আমি সমাজৰ লগত আদান প্ৰদান কৰিব লাগিব নিজস্বভাৱে আমি একো এটা একোৱেই কৰিব নোৱাৰোঁ কাৰণ আমি কিবা যিকোনো কাম ঘৰৰ অনুষ্ঠান হ'লে বিয়া বিহু হ'লে আমি সমাজুৱা সমাজ মাতিব লাগে সমাজৰ লগত আলোচনা কৰিব লাগে এনেকুৱা পৰিৱেশত আমি গাঁৱত আমাৰ পৰিৱেশটো গাঁৱৰ এনেকুৱা যিকোনো কাম আমি মানে সমাজৰ লগতে কৰিব লাগে মুঠৰ ওপৰত বেছি সময় আমি বাহিৰত আমি মানুহে যেনেকৈ বাহিৰত ফুৰিব যায় আমি তেনেকুৱা সময় আমি নাপাওঁৱেই কৰ্মৰ ব্যস্ততাৰ মাজতেই আমাৰ মানে এতিয়া থাকিব লগা হৈছে জীৱনটো মুঠৰ ওপৰত জীৱনটো আটাইতকৈ বেছি সময় আমি ঘৰতেই মূল্যাংকন কৰিব লগা হৈছে